মোৰ জীৱনত বহুতো ফটো আছে কিছুমান ফটো মই স্মৃতি হিচাবে ৰখাই থৈ যাওঁ সেই ফটোবোৰৰ মাজত মই এখন কেতিয়াবা ফটো দেখিলোঁ মোৰ এজন বৰ বহুত পুৰণা বন্ধু আছিলে এখন মোৰ স্কুলীয়া জীৱনৰ এজন বহুত পুৰণা বন্ধু আছিল মই আমুকত মই বহুত দূৰৈত আছিলোঁ দূৰত সেই ল'ৰাজনৰ ঘৰো বহুত দূৰ কেতিয়াবা সেই মই ফটোখন দেখি গ'লোঁ ঘপককৈ এদিন ফটোখন দেখি যোৱাৰ পিছত মোৰ সেই ল লগৰজনলৈ বহুত মনত পৰিল অ' ই মোৰ লগৰ আছিল চোন তাৰ পৰা এদিন মই তাক কণ্টেক কৰিব বিচাৰিলোঁ কণ্টেক কৰিব বিচাৰি মোৰ কণ্টেক নম্বৰো নাছিল তাৰ মোৰ হাতত তাৰ পৰা মই তাৰ নামটো মই মোৰ আছিল যে আমুক মই আমুক দিপাংকৰ বৰা নামৰ এজন মোৰ ল'ৰা আছিল সেই দিপাংকৰ বৰা নামৰ মই ফেচবুকত ছাৰ্চ কৰিলোঁ ফেচবুকত ছাৰ্চ কৰি এদিন মই পালোঁ অ' এইটো ইয়াৰ দেখুন ফেচবুক আছে ফেচবুক একাউণ্টৰ পৰা মই তাৰ পৰা তাক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়ালোঁ ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াই পেলাই সি দুই তিনদিন মানৰ পিছত একচেপ্ট কৰিলে একচেপ্ট কৰা দেখি মই তালৈ মেছেজ কৰিলোঁ যে মনত আছেনে তোৰ তাৰ পৰা মই ক'লোঁ অঁ সি কৈছে আছে আছে কিয় নাথাকিব হে আমাৰ ইমান স্কুলৰ দিনৰ যি আমি লগৰ আছিলোঁ কিয় মনত নাথাকিব তাৰ পৰা এদিন মই তেনেকৈ তাক ফোন নম্বৰ সি মোক দিলে ময়ো তাক ফোন নম্বৰ দিলোঁ ফোনৰ নম্বৰ দি ভালকৈ যোগাযোগ কৰিলোঁ দুইটা কথা পাতিলোঁ কথা পতা দেখি লাগে আমাৰ আকৌ বন্ধুত্ব আগৰ নিচিনা হ'বলৈ ধৰিলে দুইটা আকৌ আকৌ আমি লগ হ'লোঁ লগ হৈ ইটোৱে সিটোৰ ঘৰলৈ গ'লোঁ ই মই সি মোৰ ঘৰলৈ আহিলে মই তাৰ ঘৰলৈ গ'লোঁ দুইটা আকৌ ভাল বন্ধু হিচাপে লগ হ'লোঁ সিও মোক সকলো কথা শ্বেয়াৰ কৰে তাকো মই সকলো কথা শ্বেয়াৰ কৰোঁ তেনেকৈ আমি আমাৰ আকৌ আগৰ বন্ধুত্ব মোৰ গঢ় লৈ উঠিলে মোৰ বহুত ভাল লাগিলে কাৰণ মই এটা পুৰণা বন্ধু মই মোৰ জীৱনলৈ ঘূৰাই পাইছোঁ কাৰণ মই তাক এটা স্কুলৰ জীৱনত বহুত মই ভাল পাইছিলোঁ তাক সি মোক চব কথা কৈছিলে ময়ো তাক চব কথা কৈছিলোঁ আপোন মানুহ হৈ পৰিছিলে সিও দুখৰ কথা মোক শ্বেয়াৰ কৰিছিলে ময়ো দুখৰ কথা শ্বেয়াৰ কৰিছিলোঁ সুখ দুখৰ কথা আমি ভাগ বতৰা কৰিছিলোঁ সেইবোৰ সেই ঘটনাটোকে মই মোৰ নিজৰ বিৱৰণি হিচাপে মই প্ৰকাশ কৰিব খুজিছোঁ